হয় অৱশ্যে গীত গোৱাটো বেছি ভালকৈ গুৰুৰ পৰাহে শিকা হয় হয় মোৰ এগৰাকী অতিকৈ শ্ৰদ্ধাৰ মোৰ শিক্ষয়িত্ৰী আছে গানৰ তেখেত মহিলা শিক্ষয়িত্ৰী হয় তেখেত শিক্ষক নহয় মোৰ অৱশ্যে একদম কৈশোৰ কালৰ পৰাই আচলতে তেখেতে মোক গীত গোৱাটো ওপৰত তেখেতেই মোক চাই চি দিছিল তেখেত বৰ ভাল আছিল তেখেত বহুত মানে গীতৰ বিষয়ে তেখেতৰ বহুত অভিজ্ঞতাও আছে তেখেতৰ কণ্ঠ অতি শুৱনি তেখেতৰ গানতেই মই মুগ্ধ হৈ যাওঁ সেইবাবে মই সৰুৰ পৰাই তেওঁৰ লগত বৰকৈ মানে আপোন তেওঁ মোৰ বহুত আপোন মানে সৰুৰ পৰাই তেওঁৰ লগতেই মোৰ ল'ৰালি কালৰ পৰাই জড়িত আৰু তেওঁৰ লগত মই তেখেতৰ যি কণ্ঠ সেই কণ্ঠ শুনি মই মানে মুগ্ধ হৈ যাওঁ আৰু যিহেতু তেখেতৰ প্ৰতি মোৰ অতিকৈ শ্ৰদ্ধা ভক্তি থকাৰ বাবে আজি হয়তো ময়ো কম পৰিমাণে তেখেততকৈ কম তথাপিতো মই গীতৰ দিশত বৰ্তমান পাৰিছোঁ মানে গীত গাব পাৰিছোঁ বুলি মই নিজেই ভাবিছোঁ তেনেকৈ গোৱা নহয় যদিও কিছুমান কিছুমান কম্পিটিশ্যনত ভাগ লৈছোঁ বৰ বিশেষ নহ'লেও মই এই অভিজ্ঞতা তেখেতৰ পৰাই অৰ্জন কৰিছোঁ তেখেতে যিবিলাক গীতৰ লগত জড়িত কথা কয় তেখেতৰ মোৰ মানে মন মানে হৃদয় সকলো চুই যায় সেয়েহে তেওঁ মোৰ অতিকৈ শ্ৰদ্ধাৰ আৰু অতিকৈ মৰমৰ তেওঁ যাতে মোক সদায় এনেকৈ আশীৰ্বাদ কৰক যাতে মই এনে এনেদৰেই আগবাঢ়ি যাব পাৰোঁ আৰু তেখেতো মোৰ লগত সদায় আছে আৰু মই তেখেতক সদায় মোৰ লগতেই বিচাৰোঁ সেয়েহে তেখেতক মই মোৰ ফালৰ পৰা অধিক মৰম তথা শ্ৰদ্ধা আগবঢ়াইছোঁ